হেল্ল' হয় নমস্কাৰ হয় হয় হয় হয় আপুনি হয় হয় হয় বহুত আছে আছে আমাৰ ইয়াত হয় হয় ঠিক আছে আপুনি কেতিয়ালৈ আহিব হয় হয় আৰু আমাৰ আমাৰ যি হেৰি আছে টুৰিষ্ট এজেঞ্চী আমাৰ এজেঞ্চী মানুহো পাব আপুনি খুব ভাল হয় আৰু টি ট্ৰাইব যিহেতু তেওঁলোকৰ প্ৰতিনিধিও আমাৰ মাজত আছে আৰু আমাৰ ডিব্ৰুগড় যিহেতু বিভিন্ন ধৰণৰ আছে চাহ বাগান আপুনি চাহ বাগানৰ বিষয়ে আৰু চাহ বাগানৰ সংস্কৃতিৰ বিষয়েও যদি আপোনাক কিবা প্ৰয়োজন হয় তেনেকৈও আপুনি পাব আমাৰ ইয়াত আপুনি কিমান দিনৰ কাৰণে আহিব অলপ আশা কম আছে তথাপিও আমি যিমান পাৰোঁ আপোনাক সহায় কৰিম হয় হয় ঠিক আছে তেতিয়াহ'লে আমি লগ পাম অঁ হয় হয় আপুনি একো চিন্তা কৰিব হয় আপুনি একো চিন্তা কৰিব নালাগে আমি সকলো সুবিধা কৰি দিম আপোনাৰ নম্বাৰটো যিহেতু পালোঁৱেই আমি আকৌ পৰৱৰ্তী সময়ত আপোনাৰ লগত কথা পাতি লম' দেই অঁ ঠিক আছে হ'ব হ'ব অঁ